হেল্ল' হয় কোৱা পাৰোঁ বাৰু আধাৰকাৰ্ড আনিবা পেনকাৰ্ড আনিবা আৰু গাওঁবুঢ়া পৰা লিখা এখ ন আনিবা স্থায়ী বাসিন্দাৰ আৰু অনলাইন কৰা পে'মেণ্ট এটা কৰিব লাগিব দহ বজাৰ পৰা দুটালৈকে থাকোঁ বাৰু আহিবা বাৰু অঁ অঁ অঁ মই ফোন কৰিম আৰু যদি কিবা লাগে ক'ম বাৰু হ'ব বাৰু ক'ৰ পৰা কৈছা তুমি অঁ হ'ব বাৰু হেৰি বনাই দিম তুমি কালি আহিবা